প্ৰযুক্তিবিদ্যাৰ পৰা আমাৰ বহুতখিনি উন্নত হৈছে আগতে ধৰক গুৱাহাটী ছুৱাহাটী দিল্লী ছিল্লী বম্বে ছম্বেত মানুহ থাকিলে ভালকৈ চাব পৰা নাযায় স্মাৰ্ট ফোন নাছিল তেতিয়াৰ দিনত এতিয়া স্মাৰ্ট ফোনটো হোৱা পা আপোনাৰ অনলাইনত বহুতখিনি কামও কৰিব পৰা যায় আপোনাৰ কাপোৰ কানি অৰ্ডাৰ কৰিব পৰা যায় খোৱা বস্তু অৰ্ডাৰ কৰিব পৰা যায় বহুত খিনি অনেক ধৰণৰ মানে কাম কৰিব পৰা যায় এতিয়া ধৰক গুৱাহাটী ছুৱাহাটী গলেও আপোনাৰ ঘৰতে বহি পেলায় টিকেট কৰিব পাৰে অনলাইনত আগতে আৰু তেনেকুৱাটো নাছিলে অনলাইনত কৰিব পৰা নাযায় চিঠি পত্ৰ দি পেলাই আদান প্ৰদান কৰিব পৰা যায় তেনেকুৱা ধৰণৰ আছিলে এতিয়া আপোনাৰ ঘৰতে বহি চব খিনি মানে সুবিধা পোৱা গৈছে অনলাইন হোৱা পা সেয়া আৰু এতিয়া আৰু বহুত খিনি মানে সুবিধা হৈছে আৰু খোৱা বস্তু পা ধৰি আপোনাৰ দূৰত থকা মানুহজনকো চাব পৰা যায় তেনেকুৱা ধৰণৰ কথা আৰু হ'ব দিয়ক